ভাৰতৰ স্বাস্থ্যসেৱা প্ৰণালীটো কেনেকুৱা হৈছে বুলি ক'বলৈ হ'লে বৰ এটা অসুবিধাজনক প্ৰশ্ন হয় ভাৰতৰ স্বাস্থ্যসেৱাৰ উন্নত হৈছে এইটো নুই কৰিব নোৱাৰি কিন্তু কথা হ'ল কি এই দে আন দেশৰ লগত এই বস আমাৰ দেশৰ স্বাস্থ্যটো কোনো ধৰণৰ তুলনা নহয় অন্য দেশৰ উন্নত প্ৰযুক্তিবিদ্যাৰ দিন দেশত আমাৰ ইয়াৰ স্বাস্থ্য বিভাগটো বহুখিনি পিছ পৰি আছে বুলি মই ভাবোঁ আৰু মোৰ আশে পাশে বা আমাৰ আশে পাশে যিবোৰ চিকিৎসালয় বা ক্লিনিক আছে তাৰ তাৰ পৰিৱেশবোৰ বৰ উন্নতমানৰ নহয় মই থকা ঠাইৰ পৰা ওঠৰ কিলোমিটাৰ আঁতৰত এখন চৰকাৰী হস্পিতেল আছে আৰু সেই সময় সময়লৈকে চিকিৎসক চিকিৎসাৰ অভাৱত বহু সংখ্যক মি ৰোগীয়ে মৃত্যুমুখত পৰাৰো নজিৰ আছে আৰু মই মই ভাবোঁ এতিয়া আমাৰ অসমত বহুত ঠাই ভিতৰুৱা ঠাই আছে য'ত য'ত মানে চিকিৎসালয় পোৱা পোৱাবৰ কাৰণে যাতায়তৰ উন্নত ব্যৱস্থা নাই আৰু সময়মতে গ'লে চিকিৎসক পোৱা নাযায় কোনো শুশ্ৰূষাকাৰীনীও পোৱা নাযায় এনেকুৱা ধৰণৰ আমাৰ নিজস্ব অভিজ্ঞতা আছে গতিকে সেইবোৰ উন্নত কৰিব লাগে তাৰ কাৰণে স্বাস্থ্যবিভাগে চকু দিব লাগে চৰকাৰী পক্ষই এই বিষয়ে মাত মাতিব লাগে আৰু ভাল ভাল কম কম দূৰত্বত চিকিৎসালয় স্থাপন কৰিব লাগে বুলি মই ভাবোঁ